হয় আজিকালি বহুত ধৰণৰ শিক্ষাবিলাক পোৱা যায় যেনে যেনে বহুত বহুতেই অনলাইনত আজিকালি যেতিয়াৰ পৰা কৰোণা হৈছে তেতিয়াৰ পৰাই অনলাইনত পঢ়াবিলাক হৈছে পৰীক্ষা পাতা হৈছে বা ক্লাছ কৰা হৈছে টিচাৰবিলাকে তেতিয়াই তেতিয়াৰ পৰাই তেতিয়াৰ পৰাই অনলাইনত ব্যৱস্থা কৰাটো হৈছে বা কিছুমান ক্ষেত্ৰত মোবাইলটো বেয়া কিছুমান ক্ষেত্ৰত মোবাইলটো ভাল বা টিভি এতিয়া স্কুল কলেজ স্কুল বা কলেজৰ পৰা আহি ল'ৰা ছোৱালীবিলাকে যদি আজৰি টাইমত টিভি চাই টিভিত যদি বহুত জানিব লগা বস্তুবিলাক পোৱা যায় নিউজ বা গান নৃত্য তাতে যদি চোৱা যায় একো প্ৰব্লেম নহয় যদি আপুনি অন্যথ বেলেগ বস্তু ব্যৱহাৰ কৰে তেতিয়াহে বেয়া বস্তু হ'ব বা মোবাইলটো আজিকালি বহুত প্ৰয়োজনীয় বস্তু হয় প্ৰয়োজনীয় বস্তু হয় যেতিয়া প্ৰয়োজনীয় বস্তু হয় যেতিয়া আপুনি আজিকালি এডমিশ্যন কৰিব যায় বা কিবা এটা কৰিব যায় চবফালে মোবাইলটো লাগে বা আজিকালি ফোনপে' ওলাইছে ফোনপে'টো পইচাবিলাক তাতেই থাকে কিছু কেতিয়াবা যদি পইচা পাহৰি যায় তেতিয়া তাৰে পৰাই দিব পাৰে তেনেকৈ বহু ধৰণৰ সেৱাবিলাক পোৱা যায় কিছুমান ক্ষেত্ৰত আপুনি ব্যৱহাৰ কৰিব পাৰিলে হ'ল যদি কিছুমান ক্ষেত্ৰত আপুনি ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়া আপোনাৰ কাৰণে মোবাইলটো বেয়া হ'ব বা টিভি আজিকালি আজিকালি কলেজ বা স্কুলত টিভিত টিভি নহয় টিভিৰ দৰে ডাঙৰ ডাঙৰ ৱালত দিয়া দিয়া হৈছে তাতে বহুত বহুত বস্তু শিকোৱা হয় বা অনলাইন ক্লাছবিলাক কৰা হয় যদি গ্ৰুপ এটা খোলে গ্ৰুপটোত ধুনীয়াকৈ আপুনি কেতিয়া ক্লাছ আছে কেতিয়া ক্লাছ নাই সেইবিলাক জনোৱা হয় বা বহুত ধৰণৰ ভাল কামবিলাক পোৱা যায় তাতেই যদি তাতে যদি তাতে যদি তাতে বহুত ধৰণৰ সুবিধাবিলাক পোৱা যায় আজিকালে অনলাইনত চব ব্যৱহাৰ ব্যৱহাৰ কৰা হয় তাতে বহু ধৰণৰ ব্যৱস্থা পোৱা যায় তেনেকৈ যেতিয়া কৰোণাৰ টাইমত আমি অনলাইনতে ক্লাছবিলাক কৰিছিলোঁ বা এক্জাম দিছিলোঁ বা তাতেই ক্লাছ হৈছিল সকলো ক্লাছবিলাক তাতেই হৈছিল সেইটো এটা অনুভৱ বেলেগ ক্লাছবিলাক তেতিয়া বহুত কৰা হৈছিল বা এইটো কৰা হৈছিল ভাল ভাল ধৰণৰ শিক্ষা প্ৰদান মানে ল'ৰা ছোৱালীবিলাকক কোনো ক্ষেত্ৰতে যে অভাৱ পেলোৱা নাই দুখীয়াসকলেও পঢ়িব লাগে তাৰ সেইটোৰ বাবে আমাক বহুত সহায় কৰিছে সকলো ক্ষেত্ৰতে অনলাইন ক্লাছটো বেয়া বুলি মই নাভাবোঁ ভাল বুলি ভাবোঁ যেতিয়া কৰোণা টাইমত আমি স্কুল কলেজ যাব পৰা নাছিলোঁ তেতিয়া তেতিয়া তেতিয়া যাব পৰা নাছিলোঁ তেতিয়াই ক্লাছ ক্লাছবোৰ অনলাইনতে আমি কৰিছিলোঁ সেইটো কোনো বেয়া কাম নহয় বুলি জনা যায় এতিয়াও এতিয়াও গ্ৰুপবিলাক আছে গ্ৰুপবিলাকত মাষ্টৰবিলাকে মাষ্টৰবিলাকে তাতে কেতিয়া ক্লাছ হ'ব কেতিয়া ক্লাছ নহ'ব সেইবোৰ জনাই যায় তেনেকৈয়ে টিভিত টিভিত বহুত জনা কেতিয়াবা এতিয়া আমি নিউজবিলাক হিন্দী নিউজ বা অসমীয়া নিউজ আমি নাজানোঁ কিছুমান টিভিত চাই বা টিভিত চাই বা মোবাইলত চাই আমি জানিব পাৰোঁ যে যে ক'বাত কিবা হ'লে আমি কেনেকৈ কেনেকৈ হয় বা কেনেকৈ কৰে তাকে কৰিলে মই অনলাইন অনলাইন বা টিভিটো বেয়া বুলি নাভাবোঁ